আমাৰ গাঁও অঞ্চলবিলাকত বিভিন্ন ঠাইত বিভিন্ন ঠাইত কি কৰা হয় স্বাস্থ্যৰ কেন্দ্ৰ কেন্দ্ৰ বহুৱাই তাত গাঁও অঞ্চলৰ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানুহক মানুহক স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু স্বাস্থ্যৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক তেওঁলোকৰ কিবা অসুবিধা থাকিলে সেই সেই ৰোগ অনুসৰি বা তেওঁলোকৰ অসুবিধা অনুসৰি তেওঁলোকক বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়